স্কুলীয়া শিক্ষা শেষ কৰি সকলো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগে

কাৰণ স্কুলীয়া শিক্ষা শেষ কৰি যে ঘৰত বহি থাকিব নালাগে উচ্চ শিক্ষা যিমান পাৰে মানুহে কৰি যাব লাগে আৰু পৰিয়ালত ব্যৱসায় মই ব্যৱসায় চলাই থকা মানুহ থাকিলে বিশেষকৈ দেউতাকে যদি ব্যৱসায় চলাই থাকে তেতিয়া ব্যৱসায়টো সহায় কৰিব লাগে আৰু নিজৰ শিক্ষাৰ ক্ষেত্ৰটো আগবঢ়াই যাব লাগে আৰু ঠিক তেনেকৈ চাকৰিৰ ক্ষেত্ৰত ক'ব গ'লে চাকৰি পালে অকল নিজৰ অঞ্চলতে কৰিব নালাগে ভাল ভাল চাকৰি পালে উচ্চ পদবী পালে বাহিৰা দেশত হ'লেও গৈ কৰিবগৈ লাগে নিজৰ দেশতে বা নিজৰ অঞ্চলতে চাকৰি পালে কৰিম বুলি ভাবি থাকিব নালাগে উচ্চ শিক্ষা গ্ৰহণ কৰিলে আমাৰ দেশত বিষয়া আই এছ বিষয়াবোৰ বাঢ়িব অফিছাৰ হ'ব ডাক্টৰ সেইবোৰ দিনে দিনে বাঢ়ি যাব